বেংকৰ বিষয়ে আপোনাৰ কিছুমান ব বেয়া অভিজ্ঞতা কি কি এই বুলি ক'লে বেয়া অভিজ্ঞতা বহুতেই হয় প্ৰথম কথা হ'ল বেংকৰ কেচিয়াৰ বেংকৰ মেনেজাৰ বেংকৰ কৰ্মচাৰী ব্যৱহাৰখিনি বহুত বেয়া তেওঁলোকে যেনেধৰণৰ গ্ৰাহক ব্যৱহাৰ কৰিব লাগে তেনেধৰণৰ ব্যৱহাৰ নকৰে যথেষ্ট তেওঁলোকে বেয়া ব্যৱহাৰ কৰে কিছুমান অৱশ্যে ভাল বেংকৰ কৰ্মচাৰী নথকা নহয় কিন্তু পায় সংংক্ৰকে মই চাওঁ তেওঁলোকৰ ব্যৱহাৰ বৰ ঠিক নহয় মানুহৰ লগত তেওঁলোকে কমিউনিকেশ্যনটো ভালকে কৰিবলে বিচাৰে কিছুমান নজনা নুশুনা মানুহ যায় কিছুমান বোজ্যেষ্ঠ ব্যক্তি যায় কিছুমান কম পঢ়া বা বৈবৃদ্ধ মানুহ যায় তেওঁলোকক কিন্তু তেওঁলোকে ইমান গুৰুত্ব দিয়া দেখা নাযায় বেংকৰ সৈতে লেনদেন কৰোঁতে মানুহে সন্তিৰ্ণ হোৱা কিছুমান সমস্যাৰ বিষয়ে ক'বলৈ গ'লে বহুত কাষ্টমাৰৰে ফৰ্ম ফিল আপ কৰিব নাজানে বেংকৰ কৰ্মচাৰীৰে ফৰ্মখন ফিল আপ কৰিব কৰি দিবলৈও ভাল নাপায় তেনেকুৱা সমস্যা যথেষ্ট দেখা যায় আন্তৰিকতাৰ নথকা কৰ্মি প্ৰায়বিলাক বেংকতে দেখোঁ কিন্তু প্ৰাইভেট বেংকতকৈ চৰকাৰী বেংক বিশেষত এছ বি আই আসাম গ্র্ৰামীণ এই দুটা বেংক মই একেবাৰে বেয়া দেখিছোঁ বাকীিবিলাক বেংক কিন্তু বৰদাই হওক বা এইচ জি চি বিি বেংকেই হওক প্ৰাইভেট যিখিনি বেংক এই বেংকৰ কৰ্মচাৰীখিনি ব্যৱহাৰখিনি কিন্তু যথেষ্ট ভাল দীঘল শাৰী লিখা খেলি মেলি দীঘল শাৰী আজিকালি অৱশ্যে বেংকবিলাকত শাৰীটো দীঘল শাৰী কম এ টিএমত মানুহে এ টি এম ব্যৱহাৰ কৰিব আগতকৈ প্ৰযুক্তি উন্নত হ'ল প্ৰায়সেংখ্যক মানুহে এ টিএম হওক বা গুগুল পে' ফোনপে' পে'টিএম য়'ন' এছ বি আই এইবিলাক ব্যৱহাৰ কৰিব ল'লে তথাপি তেনেকুৱা বহুত গ্ৰাহক আছে যিখিনি গাহকে এই সুবিধাবিলাক ল'ব জ্বালা নাই বা বুজো নোপায় তেওঁলোকক বেংকৰ কৰ্মচাৰীয়ে যেনেকে বুজাই দিব লাগিছিলে তেনেকে নবুজায় বহুত কেতিয়াবা গৰমতো মানুহে দীঘলীয়া শাৰী পাতি থাকে য সহঁেতৰ মহিলাসকল মহিলাসকলে এই ক্ষেত্ৰত বহুত কষ্ট পায় কিছুমান ধৰি লওক গৰ্ভৱতী মহিলা থাকে কিছুমান বয়োজ্যেষ্ঠ মানুহ থাকে কিছুমান বেমাৰী ব্যক্তি থাকে কিছুমান পেৰালাইচিছ মানুহ থাকে এই মানুহখিনিয়ে এই সুবিধাবিলাক যদি দিয়ে এ টিএম হওক বা ফোনপে' হওক গুগল পে' হওক এইবিলাক যদি ব্যৱস্থা কৰি দিয়ে বেংকৰ কৰ্মচাৰীসকলে তেতিয়া কিন্তু সুবিধা হয় সবতকে সমস্যা ম লিখিছোঁ এছ বি আইত এছ বি আইত যিখিনি কৰ্মচাৰী থাকে কে চিয়াৰ হওক মেনেজাৰ হওক তেওঁলোকে কিন্তু সাধাৰণ কাষ্টমাৰলে গুৰুত্ব একেটাই ক'ম যিখিনি সাধাৰণ কাষ্টমাৰ আছে এই কাষ্টমাৰখিনিক তেওঁলোকে ইমান গুৰুত্ব দিব নিবিচাৰে যদিহে একে কাষ্টমাৰ চাকৰিল কাষ্টমাৰ হয় তেতিয়া তেওঁলোকে কিন্তু বহুত গুৰুত্ব দিয়ে কিন্তু বয়সীয়াল মানুহ হওক বা বিধ পেঞ্চন পোৱা মানুহ হওক বা অৰুণ দয় পোৱা মানুহ হওক এই মানুহখিনিক তেওঁলোকে ইমান গুৰুত্ব দিব নিবিচাৰে আৰু মই এতিয়া চাইছোঁ কিছুমান চি এছ পি কেন্দ্ৰ দেখিছোঁ সেইবিলাকতো পত একাউণ্ট চি এছ পিত খোলে চি এছ পিত একাউণ্টবিলাকতো ইমান গুৰুত্ব দিয়া দেখা নাযায় বেংকৰ সতে লেনদেন বহুত ক্ষেত্ৰত ভালো এনেকুৱাণ হয় যে প্ৰত্যেকটো বেংক বেয়া বা প্ৰত্যেকটো বেংকেই যে লেনদেনৰ ক্ষেত্ৰত বেয়া তেনেকুৱা নহয় কিন্তু ছাৰ্ভাৰৰ সমস্যাটো সঁচাই ন বা মিছাইনে এই কথাটো নোজানো কিন্তু ছাৰ্ভাৰৰ সমস্যা কিছুমান সেইটো এটা অত্যন্ত ডাঙৰ সমস্যা বিশেষত আমাৰ গাঁও জেগাবিলাকত যিবোৰ বেংক আছে প্ৰায়বিলাক ছাৰ্ভাৰ নাথাকে বুলি ক'লেও বেয়া নহয় কিছুমান ছাৰ্ভাৰ থাকি নাই বুলি কয় ননে সেইটোটো কোনো বাকীবিলাকে নাজানে কিন্তু ছাৰ্ভাৰ এটাই ডাঙৰ সমস্যা